চহৰৰ বাতৰিকাকতত গ্ৰাম্য বাতৰিবোৰ সঠিকভাৱে বৰ্ণনা হোৱা নাই বুলি মই পোনচাতে অনুভৱ কৰোঁ যিহেতু চহৰৰ বাতৰিকাকতত গ্ৰাম্য বাতৰি তেনেই নগন্য হিচাপেহে থাকে শতকৰা বিছৰপৰা দহৰ ভিতৰতহে থাকে আৰু চহৰৰ বাতৰি যিদৰে সধাৰণ বাতৰি এটাও তাৎক্ষণিকভাৱে প্ৰচাৰ হয় আমাৰ গ্ৰাম্য বাতৰি চহৰৰ বাতৰিকাকতত ডাঙৰ এটা বাতৰি থাকিলেও তাত প্ৰচাৰ হ'বলৈ সুবিধা নাপায় যিহেতু আমাৰ ইয়াত সাংবাদিকসকলৰ বা মেডিয়াসকলৰ যোগাযোগ সূত্ৰটো তেনেই সীমিত আৰু তেখেতসকলে গাঁৱত বেছি গুৰুত্ব নিদিয়ে বুলি মই ভাবোঁ উদাহৰণ হিচাপে আমাৰ গাঁওপ্ৰধান অঞ্চলত বাতৰি বহুত হয় সেই বাতৰি আমি মেডিয়াসকলক খবৰ দিবলৈ যাওঁ যাওঁ মানে ইয়াত বাতৰি প্ৰচাৰ হ'বলৈ আমাৰ কমেও তিনি চাৰিদিন লাগে অন্যহাতে চহৰৰ যিবিলাক বাতৰি তাত চেনেলসমূহে বা পৰ্টেলত অতি সোনকালে পায় ইয়াত সাংবাদিকসকল এই চহৰত ঘূৰি ফুৰে গাঁও অঞ্চললৈ আমাৰ মেডিয়াসকল খবৰ পালেহে আহে যিহেতু তেখেতসকলক জনাব লাগে গাঁৱৰ জনসাধাৰণে গৈ উদাহৰণত আমাৰ গাঁৱৰ কাষতে এখন নদী আছে সেই নদীখনত দৈনিক গাড়ীয়ে প্ৰায় এশৰপৰা ডেৰশ গাড়ী শিল বালি নদীখনৰপৰা নি থাকে সেই গাড়ীখিনি যি শিল বালি যায় সেই শিল বালিখিনি নদীখনে ক'ৰপৰা দিয়ে কিদৰে দিয়ে সেই তথ্য মেডিয়াসকলে কিন্তু আজিলৈকে প্ৰচাৰ কৰা দেখা নগ'ল চৰকাৰেও ইয়াৰ কোনো শুং সূত্ৰ মেডিয়াৰ যোগেদি দিয়া নাই আৰু মেডিয়াৰ যোগেদি দিলে হয়তো এই নদীখনৰ যি গতিবিধি চাল চলন কিদৰে চলে সেইখিনি সমগ্ৰ চহৰৰ হওক গাঁৱৰ হওক সকলোৱে বুজি পালেহেঁতেন বুলি মই ভাবোঁ দুখৰ বিষয় মেডিয়াসকলে দুই তিনিবাৰ অনুমানিক দুই তিনিবাৰ পৰ্টেল চেনেলসমূহত এই খনন কাৰ্যৰ বিষয়ে নিউজ কৰিছিল যদিও তেনেই সীমিত হিচাপে ৰাখি থ'লে যিহেতু বহুলোকে আজিও এই নদীখনৰ বিষয়েও নাজানে কিদৰে খনন কাৰ্য চলে তাৰ বিষয়েও নাজানে সমুদায় যদি মেডিয়াসকলে এই নদীখনৰ ওপৰত আহি গাড়ীসকলে কিদৰে লোড কৰে কিদৰে খনন কৰে যন্ত্ৰত চালিতদ্বাৰাই খনন হয় নে মানুহৰদ্বাৰাই খনন কাৰ্য চলে এইবিলাক আজিলৈকে বাতৰিত প্ৰচাৰ নহ'ল আৰু অন্যহাতে কোনেও বুজি নাপায় ইয়াৰদ্বাৰা চৰকাৰ লাভাম্বিত হৈছে নহৈছে সেইটো জনসাধাৰণে গম নাপায় আৰু চৰকাৰে ইয়াৰ সুৰক্ষা ব্যৱস্থাও আজিলৈকে নকৰিলে মই সেয়েহে মই সেয়েহে ভাবোঁ যদি গ্ৰাম্য হিচাপে

বাতৰিকাকতত এই বাতৰিসমূহ যদি দৈনিক প্ৰচাৰ হৈ থাকে নিশ্চয় জনসাধাৰণৰ লাভাম্বিত হ'ব চৰকাৰেও ইয়াৰ সুৰক্ষা দিবলৈ কুণ্ঠাবোধ নকৰিব আৰু প্ৰস্তুতি যিহেতু চৰকাৰে চলাব চৰকাৰ যিহেতু ঘূৰি ফুৰিব নোৱাৰে চৰকাৰে নিৰ্দিষ্ট জেগাৰপৰা নিৰ্দেশহে দিব পাৰে ইয়াৰ কৰ্মচাৰীয়ে ইয়াৰ নিয়ন্ত্ৰণত ৰাখিব সেয়েহে মই ভাবোঁ চৰকাৰে বুজিবপৰাকৈ গাঁৱৰ যিকোনো বাতৰি সঠিকভাৱে সঠিক সময়ত মেডিয়াসকলে যদি প্ৰচাৰ কৰে তেতিয়া ভাবোঁ গাঁৱৰ আৰু চহৰৰ বাতৰি দুয়োটাই পালে সমপৰিমাণে উন্নতি হ'ব বুলি মই ভাবোঁ ইয়াকে কৈ মই মেডিয়াৰসকলক অনুৰোধ কৰোঁ যে চহৰৰ তুলনাত গ্ৰাম্য বাতৰিও আপোনালোকে সঠিকভাৱে পৰিৱেশন কৰক